পৰিয়ালত বেমাৰ বুলি ক'লে আচলতে মোৰ মায়েই অসুখীয়া প্ৰায়ে মাৰ ল' প্ৰেচাৰ হয় ল' প্ৰেচাৰত ভোগে আৰু সেইকাৰণে মাৰ কাৰণে মই বিভিন্ন সময়ত বিভিন্ন যি টি বস্তু ৰান্ধোঁ তাৰ ভিতৰত মই যদি কওঁ কলদিল দি মই পাৰৰ মাংস ৰান্ধোঁ আৰু কুকুৰাৰ মাংসৰ চুপ ৰান্ধোঁ তাৰ পাছত আকৌ আপোনাৰ নৰসিংহ ভেদাইলতা এইবিলাক দি কুচিয়া আকৌ শিঙি মাছৰ এনেকে বিভিন্ন বন পাচলি দি শিঙি মাছৰ জোল এইবিলাক বিভিন্ন ধৰণৰ খাদ্য মই ৰান্ধোঁ